সাগৰলৈ যাবলৈ ভাল মানে সাগৰৰ পানী একদম বহুত হৈ থাকে নহয় চাবলৈ ভাল ঢৌ উঠে সাগৰৰ কাষত বতাহ মাৰে সেয়া যায় সেইকাৰণে চাবলৈ ভাল আজিকালি আকৌ ম'বাইলৰ যুগ নহয় সাগৰলৈ গৈ পেলাই কাষলৈ গৈ মানুহে ফটোও মাৰে তাৰপিছত এইপিনে মন্দিৰলৈ যাবলৈ মানে মন্দিৰত মন্দিৰলৈ যোৱা মানে আৰু মন পবিত্ৰ লাগে

বাঢ়ি যোৱাৰ পিছত মানে হাঁহি ধেমালিকৈ দিনটো পাৰ হৈ যায় কোনো মানে কেনেকৈ দিনটো গৈছে তুমি ক'ব নোৱাৰা তুমিও ঘৰত গৈ থাকি ভাত ভাত খাই ভাত খাবলৈও মানে তোমাক সেই সাজ ভাতো তোমাক মৰমেই দিব তাৰমানে তোমাৰ হাঁহি ধেমালিয়ে খাই যাবলৈ আহিবলৈ মন নাযাব আহিবৰ সময়ত বেয়া লাগিব তাৰপিছত আৰু কি কৰিবা গুচি অহা পিছত আৰু বেয়া লাগিব আৰু ফুৰিবলৈ যাবলৈতো ভালেই লাগে ফুৰিবলৈ গ'লে আত্মীয় ঘৰলৈ মানে বেছি বেয়া লাগে আৰু ঘূৰি ঘূৰি আহিব লাগে থাকিবলৈও তুমি নোপোৱা দীঘলীয়া যাত্ৰা হ'লে তুমি থাকিবলৈ পাবা ওচৰ হ'লেতো ঘূৰিয়ে আহিব লাগিব